খেল হৈছে মানুহৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ এক কেন্দ্ৰস্বৰূপ খেলৰ বিভিন্ন ধৰণৰ ভাগ আছে যাক আমি ইংৰাজীত আউটডোৰ ইনডোৰ বুলি কওঁ আউটডোৰৰ ভিতৰতে এই এক নম্বৰতে দৌৰা খেল দুই নম্বৰতে ফুটবল খেল তিনি নম্বৰত ক্ৰিকেট খেল এইবিলাক খেলি খেলি বহুতো ল'ৰা ছোৱালী আজিকালি বহুতো উন্নতিৰ জখলাত বগাই গৈছে দৌৰখেল খেলি হীমা দাসে আজি ৰাজ্যিক ভাৰতীয় পুৰস্কাৰ পাইছে লগতে এক উ উন্ন মানৰ এটা চৰকাৰী পদো লাভ কৰিছে ঠিক তেনেধৰণে লাভলীনা বৰা বুঢ়াগোহাঁয়ে বক্সিং খেলি আজি কিমান নাম অৰ্জন কৰিছে সেই হিচাপে খেল খেলি গ'লে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক নিশ্চয় উন্নতি হ'ব আৰু মই গাঁৱৰ ল'ৰা ছোৱালীসকলক এইটোৱেই উপদেশ দিম যে খেল খেলিবলৈ অৱহেলা কৰিব নেলাগে ৰাতিপুৱা সোনকালে উঠিব লাগে দৌৰিব লাগে ব্যায়াম কৰিব লাগে আৰু সকলো খেলতে যোগদান কৰিব লাগে